ক'ভিড নাইণ্টিন মহামাৰীয়ে আমাৰ অঞ্চলত আমাৰ অঞ্চলৰ মানুহৰ কাৰণে বহুত ধৰণৰ সমস্যাৰ সমাধান সমস্যাৰ সন্মুখীন হৈছিল তাৰোপৰি ভ্ৰমণ আৰু পৰ্যটনৰ ওপৰত বহুত ধৰণৰ প্ৰভাৱ পেলাইছে যেনে আমাৰ অঞ্চলত আমাৰ অঞ্চলত আমাৰ অঞ্চলত থকা বজাৰত ব বজাৰৰ মানুহে বজাৰ কৰিব নোৱাৰে আৰু নিজৰ নিজৰ ব্যৱসায় বাণিজ্যিক কৰাৰ কৰাৰ কৰাৰ কাৰণে প্ৰয়োজনীয় পৰ্যটন কৰাৰ পৰ্যটন কৰাত অসুবিধা পাইছে অসুবিধা পাইছে আৰু ক'ৰবাত যাব নোৱাৰে আৰু বাহিৰা মা বাহিৰা মানুহবিলাকেও আমাৰ আমাৰ অঞ্চলত আহিব নোৱাৰে অঞ্চলত আহিব নোৱাৰা হৈছে তাৰোপৰি আমাৰ অঞ্চলত থকা মা আমাৰ অঞ্চলত থকা মানুহে বাহিৰলৈ যাব নোৱাৰে আৰু বাহিৰৰ অঞ্চলৰ মানুহে আমাৰ অঞ্চলত আহিব নোৱাৰিছিল তাৰোপৰি আমি তাৰোপৰি আমি বাহিৰত ঘৰৰ ব আমাৰ অঞ্চলৰ মানুহে ঘৰৰ বাহিৰত আহিলেও ঘৰত আহ ঘৰৰ বাহিৰলৈ ওলাব দিয়া নাছিল চৰকাৰে চৰকাৰৰ নিৰ্দেশ মতে চ চৰকাৰ নিৰ্দেশমতে নিৰ্দিষ্ট সময়ৰ কাৰণে আমি ঘৰৰ ভিতৰত থাকিব লগা হৈছিল ঘৰৰ ভিতৰত থাকি থকা থকাৰ কাৰণে আমি বাহিৰত ওলাব নোৱাৰাৰ কাৰণে আমি ঘৰত লাগতিয়াল ব লাগতিয়াল বস্তুবিলাক আমি কিনিব বাহিৰৰ পৰা আনিব নোৱাৰোঁ নোৱাৰা হৈছিল আৰু আৰু প্ৰয়োজনীয় প্ৰয়োজনীয় সামগ্ৰীও সামগ্ৰীৰ অভাৱৰ অভাৱ হৈছিল আৰু প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ হৈছিল এনেধৰণে বহু ধৰণৰ অভাৱৰ সন্মুখীন হৈছি সন্মুখীন কৰা হৈছিল ক'ভিড নাইণ্টিন মহামাৰীৰ কাৰণে আৰু মহামাৰীৰ কাৰণে ভ্ৰমণৰ ভ্ৰমণৰ ভ্ৰমণ আৰু পৰ্যটনৰ বিশেষকৈ ভ্ৰমণৰ যিবিলাক ঠাই আছিল সেইবিলাক যিবিলাক অঞ্চল আছিল সেইবিলাক বন্ধ থকাৰ কাৰণে ভ্ৰমণ ভ্ৰমণপ্ৰেমী মানুহবিলাকৰ কাৰণে বহুতো অসুবিধাৰ সৃষ্টি হৈছিল তেওঁলোকে ভ্ৰমণ কৰিবৰ ভ্ৰমণ কৰিব নোৱাৰা হৈছিল ভ্ৰমণ ভ্ৰমণ কৰিব নোৱাৰা হৈছিল আনকি পৰ্যটন কৰিব নোৱাৰা হৈছিল কাৰোবাৰ কাৰোবাৰ কোনো কোনো ধৰণৰ বিশেষ অস অসুবিধা হ'লেও বা কোনোবা ৰিলেটিভ মৰি ঢুকাই গ'লেও তাক চাবলৈ বা কাৰোবাৰ এক্সিডেণ্ট হ'লেও সেইবিলাক তাৰ সহায় কৰিবলৈ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিল এনেকুৱা ধৰণৰ আৰু বহু ধৰণৰ এনেকুৱা ধৰণৰ বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছিল ক'ভিড নাইণ্টিনৰ ক'ভিড নাইণ্টিন মহামাৰীয়ে মহামাৰীৰ কাৰণে